চহৰ অঞ্চলৰ তুলনাত গাঁও অঞ্চলৰ স্কুলবিলাক যদিও আমি তুলনা কৰাটো অনুচিত তথাপি মই ক'ব লাগিব যে চহৰতকৈ গাঁও অঞ্চলৰ স্কুলবিলাক যথেষ্ট পৰিমাণে পিছপৰা কাৰণ মই চহৰৰ অঞ্চলৰ স্কুলো দেখিছোঁ আৰু গাঁও অঞ্চলৰ স্কুলো দেখিছোঁ মই ক্লাছ টেনলৈকে গাঁও অঞ্চলৰ স্কুলতেই পঢ়া গতিকে দুই এটা মই দেখিছোঁ আৰু দেখি দেখি এটা কথাই মোৰ মনলৈ আহিছে যে গাঁও অঞ্চলৰ যিখিনি স্কুল আছে সেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰোপৰি সা সঁজুলি সৰঞ্জাম যিবিলাক আছে সেইবিলাকৰ ফালৰ পৰা চহৰ অঞ্চলৰ স্কুলৰ তুলনাত যথেষ্টখিনি পিছপৰা আৰু যিখিনি শিক্ষক শিক্ষয়ত্ৰী আছে সেই শিক্ষক শিক্ষয়ত্ৰীসকলে গাঁও অঞ্চলত চহৰ অঞ্চলৰ তুলনাত তুলনাত কমকৈ দৰমহা পায় আৰু তাৰবাবে তেওঁলোকৰ শিক্ষক শিক্ষয়ত্ৰীৰ সংখ্যাও কম গাঁও অঞ্চলৰ স্কুলবিলাকত চহৰীয়া অঞ্চলৰ স্কুলবিলাকত সেইখিনি প্ৰব্লেম নাই বুলি মোৰ অনুমান হয়